আজিকালি বজাৰত বিভিন্ন ধৰণৰ ঔষধ খোৱা শাক পাচলিয়ে হওক মুৰ্গীয়ে হওক আৰু আপোনাৰ মাছ মাংস ইত্যাদি বহুত ভেজাল পোৱা যায় সেইবোৰ যেনেকৈ আমাৰ চৰকাৰে একো নকৰে আৰু কাৰণ এটাৰ ব্ৰইলাৰ ফাৰ্মত যিমানখিনি ঔষধ প্ৰয়োজন হয় তাতকৈ দুগুন বেছি কৰি দিয়ে কাৰণ ইয়াৰ ইয়াৰ পৰা মাংসটো অলপ চৰ্বিটো বাঢ়ে বা মাংসটো বাঢ়ি যায় সোনকালে বিক্ৰী কৰিব পৰা যায় সেইকাৰণে বেছি কৰে সেইটো প্ৰশাসনে বা আপোনাৰ ভেটেনেৰী মানুহক আৰু কৃষি বিষয়ৰ হওক বা আপোনাৰ ফাৰ্মৰ ওপৰত যিখিনি আছে মানুহ সেইখিনি যাতে চোৱা চিতা কৰে ভালকৈ এইখিনিৰ পৰা একো ক্ষতি সাধন নহওক মানুহক আৰু ক্ষতি সাধন হ'ব হ'লে আজিকালি মানুহবোৰ বিশেষকৈ কমজুৰি হৈ গৈছে কাৰণ চব আজিকালি আপোনাৰ মেডিচিন বিভিন্ন ধৰণৰ মেডিচিন খোৱা বস্তুৱে পোৱা যায় যেনেকৈ মাছ মাছটো আপোনাৰ সোনকালে ডাঙৰ কৰিবৰ কাৰণে তাত কিবাকিবি খোৱা হয় যেনেকৈ গাহৰি মাংস গাহৰি মাংসটো হ'ল আপোনাৰ আৰু ইউৰিয়া দি ব্যৱহাৰ কৰা বুলি কৈছে ইউৰিয়া হ'ল আপোনাৰ বহুত ক্ষতি সাধন কৰে ন মানুহক সেইটো কাৰণে তাক ব্যৱহাৰ কৰিব নালাগে আজিকালি ফাৰ্মবোৰতো এইবোৰ বেছি ব্যৱহাৰ কৰা হৈছে আৰু ব্যৱহাৰ কৰাৰ কাৰণে মানুহবোৰৰ পৰিস্থিতিটো বহুত দুৰ্বল হৈ গৈছে কাৰণ ইয়াৰ পৰাই যদি চৰকাৰে কিবা ব্যৱস্থা ল'লেহেঁতেন তেতিয়া ভাল হয়